হাঁহ কুকুৰা পালনৰ বাবে জাত বাছনি কৰাৰ ক্ষেত্ৰত কৃষি বস্তু প্ৰধানভাৱে বিবেচনা কৰা তেনেকুৱা ধৰণৰ হাঁহ পালনৰ ক্ষেত্ৰত মোৰ কোনোভাৱে অভিজ্ঞতা নাই ঠিক তেনেদৰে মই ক'বলৈ হ'লেও আপোনাৰ মানে সেইটো বৰ বিষয়ে মোৰ অভিজ্ঞতা নাই